অসমীয়া ভাষাটোৱে অসমৰ সাংস্কৃতিক পৰিচয়ত কি ভূমিকা পালন কৰে যদি মোক সোধা যায় তেন্তে মই প্ৰথমে ক'ম যে অসমীয়া ভাষাই অসমত সাংস্কৃতিক পৰিচয়ত এক যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ইয়াক বুজিবলৈ আমি কিছুমান উদাহৰণ ল'ব পাৰোঁ প্ৰথমে আমি ক'ব পাৰোঁ বিহুৰ কথা বিহুত ব্যৱহৃত যিবোৰ বিহুগীত সেইবোৰ অসমীয়া ভাষাত ৰচিত হয় এই বিহু গীতসমূহে বা বিহু নৃত্যই অসমত বাস কৰা সকলো জাতি জনগোষ্ঠী জনজাতিৰ লোকক একতাৰ ডোলেৰে বান্ধে আৰু এক ভাতৃত্ববোধ জগাই তোলে এই বিহু গীতসমূহ অসমীয়া ভাষাতে ৰচনা কৰা হয় সেয়েহে আমি যেতিয়াই অসমৰ যিকোনো ঠাইতে বিহুগীত পৰিবেশন কৰা হয় তেতিয়া আমি নিজ জাতি জনগোষ্ঠী এইবোৰ সকলো পাহৰি অসমীয়া হিচাপে আমি আগবাঢ়ি যাওঁ আৰু বিহুত আমি যোগদান কৰোঁ আমি এইখিনিতে উল্লেখ কৰিব পাৰোঁ ডঃ ভূপেন হাজৰিকাৰ এক কথা যে ব'হাগ মাত্ৰ এটি ঋতু নহয় বা ই এক মাহ নহয় ই অসমীয়া গণজীৱনৰ সাহ হয় আৰু ই অসমীয়া জীৱনৰ আয়ুস ৰেখা এই ব'হাগ বুলি তেওঁ আচলতে বিহুক বুজাইছে যিহেতু ব'হাগতে ব'হাগ বিহু হয় আৰু ইয়াত তেওঁ কৈছে যে ই গণ জীৱনৰ আয়ুস ৰেখা হয় সেই কথাটো আচলতে তেওঁ বুজাইছে যে অসমীয়া গণ জীৱন মানে তেওঁ সকলো অসমত বাস কৰা সকলো লোকক সাঙুৰি লৈছে আৰু তেওঁলোকক এক কৰি অসমীয়া বুলি বুজাইছে গতিকে আমি এইখিনিকে বুজিব পাৰোঁ যে বিহুৰ যথেষ্ট ভূমিকা আছে গণ জীৱনক অসমীয়াসকলক জীয়াই ৰখাত অসমীয়া হিচাপে আৰু এইক্ষেত্ৰত অসমীয়া ভাষাৰ প্ৰয়োজন একান্তই প্ৰয়োজনীয় যিহেতু ভাষাৰ জৰিয়তে আমি মনৰ ভাৱ প্ৰকাশ কৰোঁ আৰু বিহু আচলতে মনৰ ভাৱ প্ৰকাশ কৰা এক মাধ্যমহে তদুপৰি অসমীয়া ভাষাত ব্যৱহাৰ কৰি আমি বিভিন্ন জাতি জনগোষ্ঠীৰ যি সুকীয়া পৰম্পৰা ৰীতি নীতি বা সংস্কৃতি আছে সেই সমূহ সংৰক্ষণ কৰিব পাৰোঁ লিখিতভাৱে যিহেতু লিখিতভাৱে সংৰক্ষণ কৰিলে আমি অধিক স্থায়ী হয় সেই পৰম্পৰাসমূহ এনে কৰিলে সংৰক্ষণো হ'ল ফলত প্ৰচাৰো হ'ব যাতে অসমীয়া ভাষাত লিখাৰ বাবে প্ৰকাশ কৰা বাবে অসমত বাস কৰা প্ৰায় সকলো লোকে সেই পুথিখন পঢ়িব পাৰিব আৰু আন জাতি জনগোষ্ঠীৰ বিষয়ে জানিব পাৰিব প্ৰচাৰ হ'ল লগতে প্ৰসাৰো হ'ল আন লোকসকলে জানিলে সেই সংস্কৃতিসমূহ অসমৰ চুকে কোণে বিয়পি পৰিব আৰু মানুহবোৰে জানিব পাৰিব যে আন আন লোক সংস্কৃতি কি কি আছে আৰু এই সৰু সৰু লোক সংস্কৃতি সমূহৰ সমষ্টিয়েই হ'ল অসমৰ লোক সংস্কৃতি গতিকে গোটেই কথাবোৰ যদি আমি চালি জাৰি চাওঁ তেন্তে শেষত আমি এটাই কথাত উপনীত হ'ব পাৰিম যে অসমীয়া ভাষাটোৱে মোৰ ৰাজ্য অসমৰ সাংস্কৃতিক পৰিচয়ত এক যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে